হেল্ল' এই আছোঁ এনেই পৰি মেলি মোবাইল চাই কি কৰিছ এই ঘৰতে আছোঁ অঁ আবেলি ন কেইটামান বজাত বাৰু কেইটামান বাজিব চাৰিটা ন ঠিক আছে ওলাবি খোজকাঢ়িম চাহ তাহ খাই আহিম আবেলি কাম বৰ বিশেষ নাই এনেই বজাৰ চজাৰ অলপ আছিলে আৰু ঠিক আছে দে চাৰিটা বজাত ন অঁ অঁ ঠিক আছে চুটো চুটো নাই চুটো ঘৰত নাই চুটো ফুৰিব গৈছে ডিব্ৰুগড়

নাই সেইটো আকৌ নেক্সটবাৰহে প্লেন কৰিব লাগিব আৰু অঁ ঠিক আছে দে মই চাৰিটা বজাত পোৱাকৈ যাম অঁ